কৃষিত প্ৰয়োগ হোৱা নতুন সংযোজনৰ পদ্ধতি বহুতো আছে আগতে এই ধৰণে নাছিলে আগত আমি কৃষি কাম আমাৰ যিখিনি ঘৰুৱা সঁজুলি সেইকেইটাৰে আমাৰ কৰা হৈছিলে গৰু ম'হ হাল সেনেকেই কৰিছিলে কিন্তু আজিকালি দিনত সেনেকুৱা নহয় আজিকালি কৃষি কৰিম বুলি ক'লে মানু কৃষকসকলৰ বহুতখিনি উন্নত অৱস্থালৈ আহিছে আমি ট্ৰেক্টৰত হাল বাওঁ ট্ৰেক্টৰত ধান কাটিব পৰা গৈছে ট্ৰেক্টৰত বীজো দিছে গোটেইখিনি আমি ট্ৰেক্টৰৰ যোগে দিয়েই কৰা হৈছে আমি গৰু ম'হৰ হাল ল'ব লগা হোৱা নাই আৰু আজিকালি আমি মেচিনৰ যোগেদি পানী দিবলৈ পাৰিছোঁ আগতে মানুহে পানী দিবলৈয়ো কষ্ট হৈছিলে এতিয়া মেচিনৰ দ্বাৰাই পানী দিয়া হৈছে লগতে আজিকালি আৰু এটা নতুন পদ্ধতি উলাইছে আমি যদি সেইখিনি বাম খেতি কৰিছো তেতিয়াহ'লে তাত যদি পানী দৰৱৰ ব্যৱস্থা কৰিব লগা হয় তেতিয়া মানুহজনে ঘূৰি ঘূৰি পানী দিব নালাগে বা দৰৱৰ স্প্ৰে' আমি হাতেৰে কৰিব নালাগে ড্ৰোন উলাইছে সেই ড্ৰোন কেমেৰাত গৈ পানী দিব পৰা ব্যৱস্থা হৈছে আজিকালি এই নতুন পদ্ধতিবিলাক হৈ কৃষকসকল বহুত উন্নতি পথলৈ আগবাঢ়ি গৈছে আৰু নতুন নতুন বহুতো উৎস আছে যিবিলাকৰ বিষয়ে আমিও ইমান অৱগত নহয় যিখিনি দেখিছোঁ সেইখিনিকে বিৱৰণ দাঙি ধৰিছোঁ আমি আগতে খেতি কৰিলে ধান খেতিয়েই যেনিবা কৰিলে তেতিয়া আমি ধানখিনি মানুহ এজনে কঢ়িয়াই আনিব লগা হৈছিলে বা ঠেলা এটাই কঢ়িয়াই আনিছিলে আজিকালি নহয় আজিকালি সেই খেতিখিনি কৰা বা হৈ যোৱা পাছতে ট্ৰেক্টৰে আনে আৰু মৰণা আনে গৰু ৰে হেৰি মৰণা দিব নালাগে বা ম'হেৰে মৰণা দিব নালাগে আমি সেইখিনি ট্ৰেক্টৰেই মৰণা মাৰিব পাৰিম তাৰ লগতে আৰু এটা নতুন পদ্ধতি ওলাইছে যিটোৰে একেবাৰে গুটি ধান আমি পথাৰৰ পৰা আনিব পৰা ব্যৱস্থা আজিৰ দিনত ওলাইছে যিটো বেলেগ বেলেগ ৰাজ্যত হৈ আছে আমাৰ ৰাজ্যত যদিও হোৱা নাই কিন্তু ভৱিষ্যত দিনত সেনেকুৱা এটা ব্যৱস্থা আমাৰ ৰাজ্যতো হ'ব বুলি আমি আশা কৰিছো তেতিয়া মানুহখিনি কৃষকসকল বহুত উন্নতি পথলৈ আগবাঢ়ি যাব এইবিলাক উৎসৰ কাৰণেই তেওঁলোকে ভৱিষ্যত দিনত বহুত লাভাম্বিত হ'ব বুলি মই ভাবোঁ